চৌৱন্ন হাজাৰ নশ তেষষ্ঠি এক লাখ বিয়াল্লিছ হাজাৰ তিনিশ তেত্ৰিছ আঠ লাখ বিশ হাজাৰ চাৰিশ বাইছ পাঁচ লাখ চৌৱন্ন হাজাৰ ছশ চৌষষ্ঠি সাত লাখ দুই হাজাৰ পাঁচ